মই কল্প কাহিনী পঢ়োঁ কিন্তু মই নিলিখোঁ বিভিন্ন ধৰণৰ কল্প কাল্পনিক যিবিলাক কাহিনী ধৰক ৰঞ্জু হাজৰিকাই বিভিন্ন ধৰণৰ ভৌতিক কাহিনীবিলাক লিখে তেনেকুৱা ধৰণৰ কাহিনীবিলাক মই প্ৰায়ে পঢ়োঁ আৰু সেই তাৰ উপৰিও মই বিভিন্ন ধৰণৰ অকাল্পনিক যিবিলাক কাহিনী আছে সেইবিলাকো প্ৰায় পঢ়োঁ কিন্তু তেনেধৰণে মোৰ লিখাৰ অভ্যাস নাই আৰু মই আজিলৈকে লিখিবলৈ চেষ্টাও কৰা নাই তথাপিতো ভাল লাগে পঢ়ি বিভিন্ন লিখকৰ তেনেকুৱা কাল্পনিক কাহিনীবিলাক মই পঢ়িছোঁ তদুপৰি এই সকলৰ ভিতৰত মই প্ৰায়ে মোৰ প্ৰিয় লেখক বুলি ক'বলৈ নিৰ্দিষ্টকৈ ক'বলৈ দিগদাৰ হয় যদিও বিভিন্ন বিশিষ্ট যিসকল কবি আছে সাহিত্যিক আছে যেনে ধৰক কাঞ্চন বৰুৱা নৱকান্ত বৰুৱা কবি হিতেশ ডেকা কবি অসমৰ বিশিষ্ট কবি হোমেন বৰগোহাঁই তেখেতসকলৰ পুঠিসমূহ মই পঢ়িছোঁ তদুপৰি অঁ নিলমনি ফুকন তেখেতসকলৰ কবিতা পুথিবিলাকো মই পঢ়িছোঁ আগতে নলিনীৱালা দেৱী পদ্মধৰ চলিহা এইসকলৰ পুথিও মই পঢ়িছোঁ কিন্তু বিশেষকৈ কাল্পনিক কাহিনী বুলি ক'লে সাধাৰণতে ৰঞ্জু হাজৰিকাৰে আছে তেখেতে গতিকে তেখেতৰ কাহিনীবিলাকে পঢ়িছোঁ বিশেষ তেনেকৈ আন লিখকৰ কাল্পনিক কাহিনী মই এতিয়ালৈকে পঢ়া নাই তেওঁখিনিহে মই প্ৰায় পঢ়িছোঁ বৰ্তমানলৈকে কিন্তু প্ৰিয় লেখক বুলি ক'লে অসমৰ বিশিষ্ট কবি সাহিত্যিক হীৰেণ ভট্টাচাৰ্য্যকে মই তেওঁ লিখাবিলাক পঢ়ি ভাল পাওঁ